মই বিদ্য়ালয়ত ভাৰতীয় বিজ্ঞানীসকলৰ বিষয়ে পঢ়িছোঁ বৰ বিস্তৃতভাৱে নহ'লেও সাধাৰণতে যিবোৰ মানে সকলোৱে যেনেকে পঢ়ে বৰ বিস্তৃতভাৱে নহয় এনেই পঢ়ি থাকো আৰু আৰু বিজ্ঞানী তেনেকুৱা বিখ্য়াত বিজ্ঞানী চিভি ৰমণ তাপা হোমী জাহাংগীৰ ভাৱা বিক্ৰম ছাৰাভাই আব্দুল কালাম আদি তেওঁলোকৰ বিষয়ে পঢ়িছোঁ আৰু বহুতো নাম আছিলে কিন্তু এতিয়া এই মুৰ্হূতত সকলো নাম মনলৈ অহা নাই চি ভি ৰমণ তেখেতৰ বিষয়ে তেখেতে প্ৰথম ভাৰত মানে ভাৰতীয় বুলি নহয় এছ প্ৰথম এছিয়ান এছিয়াৰ মানে ব্য়ক্তিৰ যিয়ে নবেল বঁটা পাইছিলে পদাৰ্থ বিজ্ঞানত তেখেতৰ পোহৰ বিষয়ক তেওঁৰ ৰিচাৰ্ছ কৰি ন'বেল পুৰস্কাৰ প্ৰথম এছিয়াৰ ভিতৰতে প্ৰথম ন'বেল পুৰস্কাৰ পাইছিলে আৰু বিখ্য়াত গণিতজ্ঞ আমি ৰামানুজনৰ কথা পঢ়িছোঁ ৰামানুজন যদিও তেওঁৰ কোনো মানে গণিতৰ তেনেকুৱা বিশেষ অধ্য়য়ন কৰা নাছিলে তেওঁৰ মানে জন্মৰ পৰাই ইমান খুব প্ৰখৰ আছিলে গণিতৰ গতিকে সেই গণিত বিজ্ঞানত আৰু পিছত তেখেতে বাহিৰলৈ গৈও এইবিষয়ে পঢ়া শুনা কৰিছিলে আৰু গোটেই বিশ্বতে তেওঁ মানে নাম হৈছিলে যদিও তেওঁ খুব কম দিনৰ কাৰণে মানুহজন জীয়াই আছিলে তেওঁ তেওঁৰ সেই সৰু জীৱনকালতে গণিতৰ বিভিন্ন কাম কৰি থৈ গৈছে আৰু তেওঁৰ কিছুমান যিবোৰ তেওঁৰ ৰিচাৰ্চ এতিয়াও সেইবোৰ সেইবিষয়ে পঢ়়ে মানুহে আৰু ডাঙৰ ডাঙৰ মিউজিয়ামতো সেইবোৰ তেওঁৰ যিবোৰ গণিতৰ ওপৰত কৰা কাম বা ৰিচাৰ্চ তেওঁ কৰিছিলে সেইবোৰ এতিয়াও সেইবোৰ সাঁচি ৰখা হৈছে আৰু এতিয়াও মানুহে সেইবিষযে অধ্য়য়ন কৰে আৰু ভাৰতীয় বিজ্ঞানী আব্দুল কালাম যাক ভাৰতৰ মিছাইল মেন অফ ইণ্ডিয়া বুলি কয় তেখেতে ভাৰতৰ মিছাইল ক্ষেত্ৰত যথেষ্ট কাম কৰি এই এই বিষয়ত ভাৰতবৰ্ষক যথেষ্টখিনি আগুৱাই লৈ গৈছে তেওঁ খুব ক্ষুদ্ৰ মানে এটা তেওঁৰ দেউতাক মাছমৰীয়া আছিল বুলি পাইছিলোঁ গতিকে এনেকুৱা এটা পৰিয়ালৰ পৰা আহি পেলাই নিজৰ প্ৰখৰ মানে খুব প্ৰখৰ যিটো জ্ঞান আৰু হেৰিৰ কাৰণে নাম কৰি পেলাই ইমানখিনি মানে এটা হেৰি পোৱা গ'ল তেওঁ আৰু আছে আপোনাৰ বিক্ৰম ছাৰাভাই ভাৰতৰ স্পেচ যিটো মহাকাশ ৰীচাৰ্চৰ যোনটো হেৰিত তেওঁলোকে প্ৰথম ভাৰত স্বাধীন হোৱাৰ পিছতেই এনেকুৱা কিছুমান ব্য়ক্তিৰ কাৰণে এনেকুৱা কিছুমান তেওঁলোকে মানে হেৰি কিছুমান হোৱাৰ কাৰণে আজি ধৰক আমাৰ ভাৰতীয় হেৰিটো স্পেচ ৰীচাৰ্চ যিটো মহাকাশৰ যোনটো ৰীচাৰ্চ যথেষ্টখিনি আগুৱাই গৈছে ঠিক তেনেেকে হোমী জাহাংগীৰ ভাৱা হোমী জাহাংগীৰ ভাৱা তেওঁলোকে মানে ভাৰতবৰ্ষক স্বাধীনতাৰ পিছতেই কিছুমান মানে চিন্তা চৰ্চাৰ মাজেৰে নিউক্লিয়াৰ প্ৰগেমৰ কথা তেওঁলোকে সেই তেতিয়াৰ দিনতেই ভাৱি পেলাই ভাৰতবৰ্ষক যথেষ্টখিনি আগুৱাই লৈ গৈছে গতিকে এওঁলোকে সেইসকল বিজ্ঞানীৰ ওচৰত ভাৰতবৰ্ষ ঋণী হৈ থাকিব আৰু তেওঁলোকৰ অৱদান সদায় ভাৰতবৰ্ষই মনত ৰাখিব তেওঁলোকৰ বিষয়ে বহুত ক'বলগীয়া বাৰু বহুত আছে মই যি দুই এটা মনলৈ আহিছে সেই অকণমানকে কৈছোঁ আৰু